অঁ মই এটা কমপ্লেইন কৰিব বিচাৰিছোঁ মোৰ এখ্ন ৰেনল্ট ট্ৰাইবাৰ গাড়ী আছে গাড়ীখন অৱশ্যে কিনা মোৰ বেছিদিন হোৱা নাই প্ৰায় ছমাহ ছমাহ ছমাহ পাৰ হৈছে কিন্তু কি হ'ল গাড়ীখন লোৱাৰ পাছৰ পৰাই সৰুসুৰা কিবাকিবিবিলাক মানে প্ৰব্লেম পায়ে আছোঁ কিন্তু বিশেষকৈ কিছুদিনৰ পাছতেই এনেকুৱা লাগিছে যেন গাড়ীখনৰ সম্পূৰ্ণৰূপে মানে আমি অকণমান যেন গাড়ীখন কিনা সময়ত যেন আমি অলপ প্ৰৱঞ্চনাৰ মুখামুখি হ'লোঁ সেনেকুৱা যেন লাগিছে যিহেতু আমি ফাইনেঞ্চতে লৈছিলোঁ গাড়ীখন গতিকে প্ৰথমতে ইমান মন কৰা নাই নতুন গাড়ী হিচাপে ইমান মন কৰা নাছিলোঁ যদিও পাছত দেখিছোঁ ছিটসমূহো ফটা আছে আৰু খুব সোনকালেই আমাৰ টায়াৰ টায়াৰ ফুটিল আৰু হৰ্ণটোও মানে ভালদৰে নাবাজে আৰু গাড়ীখন মানে অলপ মানে ইঞ্জিনৰ ছাউণ্ডটো অলপ বেছি যেন লাগে গতিকে কথাখিনি আপোনাক জনালোঁ